কিয়ে দাস যাবি নেকি অংগৰাগ এই মই ইয়াতে গাঁৱতে ত' যাম যো কেইটানে যাবি

আৰু সিয়াৰতো গান চাই ভালে লাগে

সেই সেইয়ে দে চাৰে নটা মান বজাত উলিম ইয়াৰ পৰা

সেইতটো চাৰে নটা মান বজাত উলিম এয়াৰে পৰা

হ'ব দে হ'লি নেকি দাস অ' যামেই চিঞ'ৰ চিঞ'ৰ যাম দেই অ দে